আমাৰ অঞ্চলত ব্যৱসায়ীক কামত ব্যৱহাৰ কৰিব পৰা এক প্ৰাকৃতিক সম্পদ হ'ল গছ গছ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে এতিয়া এনে সাধাৰণতে আমি দেখিবলৈ পাওঁ বাঁহগছ বাঁহগছ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় ঘৰ তৈয়াৰ বা বাঁহৰ বিভিন্ন ধৰণৰ সঁজুলি তৈয়াৰ কৰিবলৈ বাঁহ ব্যৱহাৰ কৰা হয় ঘৰ দুৱাৰ নিৰ্মাণত বাঁহ প্ৰয়োজন হয় তাৰ উপৰিও বিভিন্ন অনুষ্ঠানত বাঁহেৰেই বিভিন্ন ধৰণৰ ৰভা আদি দিয়া হয় ঠিক তেনেদৰে কোনো এঘৰ মানুহত যদি সৰহকৈ বাঁহ থাকে তেনে সেই ঘৰৰ মানুহে সেই বাঁহ কাটি বিক্ৰী কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰিব পাৰে তেওঁ নিজে স্বাৱলম্বী হ'ব পাৰে তাৰোপৰি তেনেদৰে আৰু বহুতো গছ দেখিবলৈ পোৱা যায় বহুতো মূল্যবান গছ আমাৰ অঞ্চলত আমাৰ ঘৰত হয় আৰু তেনে গছ বিক্ৰী কৰি আমি বিভিন্ন সময়ত নিজে ধন আৰ্জন কৰিব পাৰোঁ আৰু তেনেদৰে আমাৰ নিজে নিজৰ নিজৰ জীৱিকা নিৰ্বাহ কৰিব পাৰোঁ তাৰোপৰি গছে আমাৰ প্ৰাকৃতিক সম্পদ যি ভাৰাসাম্য আৰু যি অক্সিজেনৰ মাত্ৰা তাক বৃদ্ধি কৰে আৰু আমি জীয়াই থকাত সহায় কৰে গছ গছনি নাথাকিলে আমাৰ যি প্ৰাকৃতিক ভাৰাসাম্য যি প্ৰাকৃতিক আৱৰণ সেই আৱৰণ নোহোৱা হ'ব আৰু আমাৰ জীৱ জীয়াই থকা পৰিস্থিতি নোহোৱা হ'ব গতিকে গছ আমি ৰোপনো কৰিব লাগে অত্যাধিক হাৰত আৰু ই এক প্ৰাকৃতিক সম্পদ গতিকে আমি ইয়াক ব্যৱহাৰ কৰিব লাগে আৰু ইয়াক পুনৰ সংস্থাপন ৰোপনো কৰিব লাগে এইবোৰ কৰিলেহে ইয়াৰ যি ভাৰাসাম্য সেই ভাৰাসাম্য বৰ্তি থাকিব আৰু আমিও জীয়াই থাকিব পাৰিম আৰু বিভিন্ন সময়ত এই গছ গছনি বিক্ৰী কৰি নিজৰ আৰ্থিক উপাৰ্জন কৰিব পাৰিম